আমাৰ ধৰ্মীয় প্ৰথাত সেন্দুৰ লগোৱাটো হ'ল এগৰাকী নাৰীৰ স্বাভিমান সেন্দুৰ হৈছে এগৰাকী নাৰীৰ সন্মান ত অসমীয়া সমাজত হয়তো প্ৰত্যেকজনী নাৰীৰে সেন্দুৰৰ বহুত মাহাত্য আছে ত প্ৰথম জোৰোণ যিটো আমাৰ অসমীয়া বিবাহ প্ৰথাত জোৰোণত প্ৰথম নাৰীক তেওঁৰ স্বামীৰ নামত সেন্দুৰ দিয়া হয় ত তেতিয়াৰ পৰাই তেওঁ স্বামীৰ নামত সেই সেন্দুৰ ব্যৱহাৰ কৰে ত প্ৰত্যেকেই সেন্দুৰৰ মূল্য বহুত এগৰাকী নাৰীৰ কাৰণে ত তেনেদৰে আমি মন্দিৰলৈ মন্দিৰলৈ যাওঁ পূজা কৰিবলৈ বিভিন্ন মন্দিৰ আমাৰ ওচৰতে থকা কল্যাণ মন্দিৰ বৰবিল মন্দিৰ নাগশংকৰ মন্দিৰ আদিত গৈ আমি পূজা পাতল কৰো ত আমাৰ মনত শান্তি শান্তি আমি অনুভৱ কৰো ত পূজা পাতল কৰো আমি ত তেনেদৰে আমি মন্দিৰলে গ'লে হাতত সূতা বান্ধো আমাৰ ৰোগ ব্যাধি আদি নাইকীয়া হ'ব বুলি আমাৰ মংগলৰ কাৰণে পূজাৰীয়ে মন্ত্ৰ বিভিন্ন মন্ত্ৰ মাতি আমাক সেই সূতা পৰিধান কৰাই দিয়ে ত তেনেদৰে আমি ব্ৰতো ৰাখো আমি মংগলবাৰে শনিবাৰে এনেকে হয়তো আমি বহুতে ব্ৰত ৰাখো আমি ঘৰত পূজা পাতিলে আমি ব্ৰত ৰাখো আমি শিৱৰাত্ৰি তেনেদৰে লখীপূজা আমি প্ৰত্যেকজনী নাৰীয়ে পালন কৰে ত লখী পূজাৰ দিনা এগৰাকী নাৰীয়ে ব্ৰতত ৰাখি সন্ধিয়া পূজা পাতল কৰাৰ পিছত তেওঁ আহাৰ আহাৰ আহাৰ খায় ত তেনেদৰে মই ভাবো অন্য বহুতো প্ৰথা আছে আমাৰ অসমীয়া সমাজত বহুতো প্ৰথা আমি এনেদৰে পালন কৰি আহিছোঁ আৰু পালন কৰি থাকিম ত তেনেদৰে আমাৰ সংস্কৃতিত এইবোৰ প্ৰথাৰ বহুত গুৰুত্ব আছে বুলি মই ভাবো